আজিকালি ঠগ প্ৰবঞ্চনবিলাক বেছি হৈছে বেংকত মানে টকা পইচা থকা দেখিলে প্ৰবঞ্চকবিলাকে মানে ফোন কৰি ল'ব ফোন কৰি লৈ অ' টি পিটো আপোনাক বেংকত পইচা ভৰাই দিম আপোনাৰ একাউণ্টত পইচা ভৰাই দিম আপুনি আপোনাৰ অ' টি পি এটা গৈছে আপুনি কওক সেই অ' টি পিটো লৈ লৈ মানে বেংকৰ পৰা পইচা সিহঁতে লুতি নিয়ে আজিকালি খুব ওলাইছে সেইকাৰণে সাৱধান আৰু সকলো কোনোবাই যদি ফোন কৰে আনন'নৰ ফালৰপৰা যদি ফোন কৰে তেতিয়াহ'লে ফোনকলবোৰ ৰিচিভ কৰিব নালাগে বুলি ভাবোঁ মই